ভাৰতৰ সংস্কৃতিয়ে ভাৰতৰ বিভিন্ন ধৰ্ম আৰু সমাজৰ সুকীয়া সংস্কৃতিক বুজায় অনৈক্যৰ মাজত ঐক্য বাক্যাংশটো জৱাহৰলাল নেহৰুৱে সংস্কৃতি আৰু ঐতিহ্য়ৰে সমৃদ্ধ আমাৰ জাতিটোক বৰ্ণনা কৰিবলৈ সঠিকভাৱে উদ্ভাৱন কৰিছে ভাৰত সদায় পৰম্পৰা আৰু বন্ধুত্বপূৰ্ণতাৰ বাবে পৰিচিত সম্পৰ্কত থকা মৰম আৰু উদযাপনৰ উচ্চ মনোভাৱে আমাৰ জাতিটোক বিশ্বত সুকীয়াকৈ থিয় কৰাইছে ভাৰতৰ সজীৱ সংস্কৃতি হৈছে বিভিন্ন ধৰ্ম সংস্কৃতি খাদ্য উৎসৱ নৃত্য সংগীত শিল্প আৰু শিল্পকৰ্মৰ সংমিশ্ৰণ সংস্কৃতি পৰম্পৰা মূল্যবোধ বিশ্বাস ৰীতি নীতিৰ পৰা আৰম্ভ কৰি সকলো আমাৰ দেশত অনন্য ভাৰতীয় সংস্কৃতিৰ কলাত সকলো ধৰণৰ ৰঙৰ মিশ্ৰণ ঘটিছে ভাৰতৰ আটাইতকৈ প্ৰখ্যাত সাংস্কৃতিক পৰম্পৰা আৰু বিশ্বাসবোৰ বুলি ক'লে পোনপ্ৰথমেই আহিব অভিবাদন বা নমস্কাৰ জনোৱা লগতে পৰিয়ালৰ গাঁথনি আৰু বিবাহ ৰান্ধনীশাল আৰু খাদ্য পৰম্পৰাগত সাজ পোচাক বিভিন্ন জাতিৰ নৃত্য ধৰ্মীয় উৎসৱ লগতে ভাৰতৰ বিশ্বাসৰ ভিতৰত আহিব জ্যেষ্ঠজনৰ ভৰি চুই সেৱা জনোৱা ভাল কামলৈ ওলাই যোৱাৰ আগতে ভগৱানক স্মৰণ কৰা ইত্যাদি ভাৰত বিশ্বৰ অন্যতম ধৰ্মনিৰপেক্ষ দেশ বিভিন্ন ধৰ্মক অনুসৰণ কৰাৰ স্বাধীনতা ভাৰতত বিভিন্ন সংস্কৃতিৰ স্থায়ীত্বৰ পৰিঘটনা সাংস্কৃতিক পাৰ্থক্যৰ মাজতো দেশত এক প্ৰকাৰৰ একতা আছে সমগ্ৰ বিশ্বতে ভাতৃত্ববোধ আৰু সহযোগিতাৰে ভাৰতে আদৰ্শ দাঙি ধৰিছে সেইবাবেই ভাৰত আন সংস্কৃতিতকৈ পৃথক আমাৰ জাতি ভাৰতৰ সংস্কৃতি পৰম্পৰাগত অথচ সমসাময়িক পৰিৱৰ্তিত সময়ৰ লগে লগে পৰম্পৰাগত ভাৰতীয় সংস্কৃতিয়ে বহু পৰিৱৰ্তন ঘটাই আধুনিক যুগত গৌৰৱেৰে জীয়াই আছে